দুই জুন দুহেজাৰ ন পাঁচ জানুৱাৰী ঊনৈছশ সাত সাত জুলাই দুহেজাৰ পাঁচ তিনি ডিচেম্বৰ ঊনৈছশ ন ষোল্ল ফেব্ৰুৱাৰী দুহেজাৰ চৌবিছ একত্ৰিছ ডিচেম্বৰ দুহেজাৰ তেইছ